প্ৰযুক্তি আৰু প্ৰযুক্তি আৰু বিজ্ঞানৰ যুগত উন্নতিৰ লগে লগে অসমীয়া ভাষা ভাষাৰো কিছু উন্নত হৈছে যদিও তাত বহুত ইণ্টাৰনেটত ভাষাৰ বানান বহুত ভুল পাওঁ আৰু ইংৰাজী নজনা মানুহে এতিয়া অসমীয়া বহুতে শিকিছে ইণ্টাৰনেটৰ লগে লগে অসমীয়া ভাষাটোৰ বহুল প্ৰচাৰ হৈছে